হেল্ল' এইটো কাৰ বুকিং এজেঞ্চি হয় নে মই মানে হেৰিৰ মৰুৱাৰ পৰা হাজোত যাব খুজিছিলোঁ গাড়ী এখন লাগিছিল আমাৰ হেৰি পাঁচটা পাঁচ ছয়টা মানুহ হ'ব দিয়ক আমি হেৰিলেকে যাম এই হাজোত যে মন্দিৰটো আছে তাৰলৈকে যাম এই যে মৰুৱাৰ ওচৰত পায় তাতে যাব লাগিছিল আপোনালোকে যদি পাৰে সোনকালে পঠিয়াই দিয়ক কাৰণ মন্দিৰত সোনকালে যাব লাগিব না অ দিয়ক